মোৰ সৰ্বকালৰ প্ৰিয় ৰেচিপিটো হৈছে খিচিৰি ভাত মই খিচিৰি ভাত ভাল লগাৰ কাৰণটো হৈছে ইয়াক মানে যেনেকৈও বনাব পাৰি নৰ্মেল ভাতক যেনেকৈ চাউল আৰু পানী দি দিলে বনাব পাৰিম কিন্তু সেই নৰ্মেল ভাতক আকৌ ভাজি সেই ভজা ভাতৰ লগত বিভিন্ন ধৰণৰ কেঁচা চবজি যোগ কৰিলে মানে তাৰ নাম খিচিৰি ভাত পায় এই খিচিৰি ভাত চহৰবোৰত ফ্ৰাইড ৰাইচ বুলিও জনা যায় ফ্ৰাইড ৰাইচ বিভিন্ন ধৰণৰ আছে যেনে নন ফ্ৰাইড ৰাইচ আৰু চিকেন ফ্ৰাইড ৰাইচ এগ ফ্ৰাইড ৰাইচ ইত্যাদি আৰু খিচিৰি গাঁৱবিলাকত খিচিৰি ভাত খিচিৰি ভাতৰ লগত কি কি যোগ কৰা হয় ধৰি লওক আলু মটৰ চয়াবিন যোনটো নিকি নিউট্ৰেলা বুলি জনা যায় আৰু বিভিন্ন ধৰণৰ তাত চবজি যোগ কৰিব পাৰি

মোৰ খিচিৰি ভাত ভাল লগাৰ বিশেষ কাৰণটো হৈছে ইয়াক বনাবলৈ অতি সহজ মানে আৰ মানে আমাৰ মনৰ অনুযায়ী চবজিবোৰ দিব পাৰি ইয়াত